বাগিচাৰ ফুলবোৰ মই বেলেগ একো নকৰোঁ মানে ফুল প্ৰথম প্ৰথম ফুলবিলাক মই নাৰ্চাৰীৰ পৰা আনো নাৰ্চাৰীৰ পৰা আনি ৰুওঁ ৰুই কেনে আৰু ফুলবিলাক যেতিয়া ডাঙৰ হয় আৰু মোৰ ৰাতিপুৱা কাম থাকে যে মই পুৱা গধূলি পূজা কৰোঁ সেই পূজত মই ফুলবিলাক লগাওঁ ভগৱানক পূজা কৰোঁ ফুল পূজাত লগাও আৰু ওচৰৰ পাজৰৰ মানুহবিলাকেও নিয়ে আৰু মই সময় গতিকে কেতিয়াবা মানে মানে সেই কৰোঁ এই ফুলবিলাক কেতিয়াবা পইচাৰ প্ৰব্লেম হ'লে অকণমান ফুলবিলাক বিক্ৰীও কৰোঁ আৰু ফুল বিক্ৰী কৰোঁ আৰু ৰাতিপুৱাই মই মোৰ ফুল বাগিচাত মানে কি কি ফুল আছে মানে নাৰ্জি ফুল আছে থোপা ফুল আছে তাৰ পাছত অশোক ফুল আছে এই জবা ফুল আছে ৰক্তজবা আছে বকলা ফুল আছে অপৰাজিতা ফুল আছে কাথনা ফুল আছে নয়নতৰা ফুল আছে এই বহুত ধৰণৰ মিনিমাম আপোনাৰ বাইছ তেইছ প্ৰজাতিমানৰ ফুল আছে আৰু বাগিচাত আৰু ফলবোৰো আছে আমৰ গছ আছে আমৰ গছে মোৰ বাগিচাত মিনিমাম আপোনাৰ ধৰক পোন্ধৰ ষোল্ল জোপামান আমৰ গছ আছে আমবিলাক লাগে যেতিয়া আৰু আপোনাৰ ধৰক বহাগ মাহত ফুলে ফুলাৰ সময়ত কিছুমান আম ধৰক ডাঙৰো হয় আৰু কোনোবাডাল ধৰক সৰুও হয় এনেকেই আমবিলাক আৰু খাওঁ আৰু আৰু আপোনালোকেতো জানেই যে আমবিলাক আৰু কেতিয়াবা মানে এই যেতিয়া কেঁচা চকলীয়াই খাব পৰা হয় ন আমবিলাক তেতিয়াৰ পৰা খাওঁ আৰু আমৰ গছ আছে মধুৰি আমৰ গছ আছে শিলিখা আছে তাৰ পিছত জামু আছে তাৰ পিছত নেমু টেঙাৰ গছো আছে মোৰ ঘৰত আৰু বাগিচাখনত ছজনা আছে তাৰ পিছত আপোনাৰ লেতেকু আছে কঁঠাল এইবিলাক বহুত ধৰণৰ ফল আছে আৰু তেজ ফল আছে তাৰ পিছত খেজুৰৰ গছো দুজোপামান আছে এনেকৈ বহুত ধৰণৰ গছ আছে মোৰ তাত থাকিলে আৰু সেনেকেই ফলবিলাক বতৰে বতৰে লাগি থাকে বাৰমাহে যেতিয়া যোনডাল লাগিব লাগে সেনেকেই লাগি থাকে আৰু ফল ফুলবিলাক কেতিয়াবা আমি বজাৰতো লৈ যোৱা হয় বা আমাৰ ইয়াত সপ্তাহিক বজাৰ হয় সপ্তাহিক বজাৰতো কেতিয়াবা উলিওয়া হয় বতৰ সাপেক্ষে যদি আৰু বতৰ বেয়া হয় তেতিয়াতো বজাৰ নবহে আৰু যদি বতৰ ভাল হয় তেতিয়া আৰু আপোনাৰ বতৰৰ বস্তুবিলাক নিও কেতিয়াবা

প্ৰায়ভাগ মই তাৰ মানে ফুলবিলাক বেলেগ কামত নহ'লেও ওচৰ পাজৰৰ মানুহবিলাকেও নিয়ে পূজাই ছুজাই কেতিয়াবা দিয়ে পূজাত বিভিন্ন ধৰণৰ পূজা আৰু যদি কাৰোবাৰ যদি এনেকুৱা ধৰক আমাৰ গাঁওত হওক আমাৰ এলেকাটোত হওক আৰু কাৰোবাৰ যদি পূজা আছে আমাৰ বাগিচা পৰা ফুল নিব পাৰে আৰু আৰু নিয়েও বহুত মানুহে আৰু অৰ্ডাৰো আহে কেতিয়াবা যে ফুল মোক লাগিব আগে দিনাই মোক তাৰ মানে আগৰ দিনাই মোক জনাই দিয়ে যে এনেকেই তোমাৰ ফুলৰ বাগিচাৰ পৰা অকণমান ফুল লাগিছিল পূজা কাৰণে আৰু ফুলটো তুমি লৈ যাবা সেনেকৈ তাৰ মানে আৰু প্ৰায় ভাগ মোৰ তাত তাৰ মানে পদুম ফুলৰ অৰ্ডাৰটো বেছি আহে আমাৰ তাৰ মানে ঘৰৰ কাষত পুখুৰী আছে পুখুৰীত মই মানে পদুম ফুলটো লগাইছোঁ আৰু এই পদুম ফুলৰ অৰ্ডাৰটো বেছি আহে প্ৰায় ভাগ পূজাত তাৰ মানে পদুম ফুলটো লাগেই সেইকাৰণে আৰু পদুম ফুলটো প্ৰায় ভাগ মানুহেই বিচাৰে আৰু পদুম ফুলটো মই বিক্ৰী কৰি বিক্ৰী কৰি মানে ভালেখিনিও টকা পাওঁ মানে বাৰমাহে লাগে ন ফুলটো সেইকাৰণে আৰু মই প্ৰায় ভাগ মানে ধৰক এটা ফুলত যদি মই পঞ্চাছ টকা মানকেও দিওঁ মোৰ এটা ভাল এটা তাৰ মানে ওলায় আৰু ভাল বিক্ৰী হয় ফুলটো আৰু প্ৰায় ভাগ মানুহৰ তাৰ মানে পূজা পাতল চলিয়ে থাকে ন মন্দিৰবোৰত হওক আপোনাৰ কৰবাত কানি মানুহৰ ঘৰত হওক চব মঠ মন্দিৰত পূজা পাতল চলিয়ে থাকে যেতিয়া চলি থাকে আৰু চব মানুহে মোক তেতিয়া মোক ফোন কৰে আৰু মোৰ কণ্টেক্ট নম্বৰটো দিয়াই থাকে তেতিয়া আৰু সকলো মানুহে মোক ফোন কৰে যে পদুম ফুল লাগিব ধৰক অপৰাজিতা ফুল লাগিব যি পূজাত যেনেকুৱা ফুল লাগিব হেনেকুৱা ফুলেই মোৰ তাত পায় আমাৰ বাগিচাত আৰু লগতে মানুহবিলাকে মানে ফল মূলো অৰ্ডাৰ দিয়ে কেতিয়াবা সেই অৰ্ডাৰ দিলে আৰু ফুলখিনিও ফুলে ফলে একেবাৰেই তাৰ মানে মোৰ তাত পাই যায় আৰু এইখিনিকে বস্তু দিবা দিলে আৰু মই এটা ভাল পইচা এটা পাওঁ আৰু তাৰ পিছত আৰু ফল মূলবোৰো আৰু বা কাষৰ লৰা ছোৱালীবিলাক ধৰক ফল মূলৰ কাৰণে আগ্ৰহীতো সেইকাৰণে কিছুমানে ধৰক ফল মূলবিলাক খায়ো অকমান বদমাছিও কৰে সৰু ল'ৰা ছোৱালীবিলাকে পাৰি পাৰি খায় আম লাগিলে ধৰক মধুৰি আম লাগিলে সেনেকৈ খায় কিছুমান লৰা ছোৱালীয়ে আৰু ফল মূল যেতিয়া লাগিব আৰু ওচৰ চুবুৰীয়া মানুহেতো খাবই সেইটো ক'বলগীয়া বেলেগ নাই আৰু প্ৰায় ভাগ মানুহে ফুল ছিঙে কিবা কৰে সেনেকুৱা আৰু ফুল ছিঙি লৈ যায় আৰু কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহ থাকে সেইবোৰে আৰু ফুল মূল ছিঙি নোসোধাকেও লৈ যায় তেতিয়া আৰু খং কৰিব লগা একো নাই নিয়াটো নিয়ক কিন্তু কিছুমান মানুহে নোকোৱা নেমেলাকৈ লৈ যায় ফল মূলবোৰ তেতিয়া অকমান খং উঠে বেলেগ ক'বলগীয়া একো নাথাকে কিন্তু হাজাৰ হওক নিজক যেতিয়া মালিকক কৈ যাব ন কৈ কেনে ছিঙিব বা লৈ যাব তেতিয়া এটা কথাই বেলেগ হয় কিন্তু প্ৰায় ভাগ মানুহ এনেকুৱাও থাকে যে কিছুমানে লৈ যাব বিচাৰে যে এইটো কৰিব নালাগে নোসোধো নোবোলো ডাইৰেক্ট তাৰ পৰা ছিঙিয়ে লৈ যাও বাগিচাৰ পৰা তেতিয়া আৰু মানুহবিলাকৰ খং উঠে মোৰ অকমান খঙো উঠে তেতিয়া আৰু কি কৰোঁ মানে মই বেলেগ নকৰোঁ আৰু সিহঁতক যাই সোধো আৰু যে তহঁতে মোৰ বাগিচাৰ পৰা ফল ছিঙিছ বা ফল ছিঙিছ নেকি তেতিয়া সুধি লওঁ আৰু ফল মানে কি আৰু ফল যেতিয়া আৰু প্ৰায়ভাগ যেতিয়া আম লাগিব ন আম লাগিলে আৰু সৰু বাচ্চাবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ পূৰা উৎপাত আৰু একেবাৰে ভৰপাতি লৈ আহি যি একেবাৰে মাৰিব ন তেতিয়া আৰু আপুনি ৰাখিব নোৱাৰে ইপিনেদি গ'লে ইপিনেদি আহিব সিপিনেদি গ'লে ইপিনে আহিব পূৰা আমবোৰ ছিঙে আৰু মধুৰি আম লগা টাইমতো সেনেকেই ঠিক একেই পৰিস্থিতি বুলি ধৰক যেতিয়া লিচু লাগিব তো আৰু আপুনিতো আৰু ৰাখিবই নোৱাৰে মইতো লিচু যেতিয়া লাগিব আৰু চাৰিওপিনে একেবাৰে বেৰা দি লৈ একেবাৰে আঠুৱা লগাই থৈ দিওঁ যিটো মহৰি বুলি কয় আমাৰ ভাষাত সেই আঠুৱা লগাই থৈ দিওঁ আৰু আঠুৱা যেতিয়া লগাই থওঁ আৰু পকা টাইমলৈকে বিক্ৰী কৰিব পৰা এটা ভাল এমাউণ্ট এটা পাওঁ আৰু মই মানে বজাৰত বিকি কেনে লিচুিখনি আৰু মোৰ লিচু মানে বাগিচাত মিনিমাম আপোনাৰ ধৰক তিৰিছ জোপা মান লিচু আছে চাপৰ চাপৰ হয় আৰু চাপৰতে লাগে খাবলৈ যে ইমান ধুনীয়া নহয় আপোনাৰ লিচু কিজোপা দুজোপামান মানে একদম ডাঙৰ ডাঙৰ হয় আৰু আপোনাৰ সেই লিচুখিনি খাব মানে বহুত ভাল আৰু লিচুখিনি আৰু প্ৰায়ভাগ মোৰ এটা তেছফল বুলি ফল এটা আছে তেছ ফলটো লাগে তেছ ফলটো খাব কাৰণে বহুত ধুনীয়া সেইখিনিকে কৰি মই কিবা কে জীৱিকাটো চলাই আছো আৰু আৰু ফুল মানে এতিয়া মই নাৰ্চাৰীৰ পৰা বিভিন্ন ধৰণৰ ডিচেম্বৰ ফুল কিবা কিনি ফুল আনি লগাইছোঁ আৰু মোৰ নাৰ্চাৰীত হেৰিও আছে বাগিচাত মানে সেই আছে আপোনাৰ বকলা ফুল বুলি কয় আজিকালি নতুনকৈ ওলাইছে সেই ফুলটো আনি মই লগাইছোঁ মানে ইমান ধুনীয়া দেখিবলৈ হৈছে নহয় কিছুমান মানুহে মানে আহি ৰাস্তাৰে ফটো মাৰি যাব কিবা কৰি যাব ফুলজোপাৰ তলত এনেকৈ মই ফুল আৰু বিছজোপামান আৰু নতুনকৈ ৰুইছোঁ হোৱা নাই হ'ব আৰু লাহেকৈ এনেকৈ কি কৰোঁ এতিয়া তাকেই ভাবি আছো তাৰ পৰা এতিয়া আৰ্থিক সাহাৰ্য্যও হৈ থাকে মোৰ মানে মাজে মাজে বজাৰতো উলিয়াব পাৰোঁ আৰু মানে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় বহুত জেগাৰ পৰা মানে মোৰ হেৰি কৰে ফোন কৰে যে এনেকুৱা ফুল লাগিব আপোনাৰ বাগিচাত এনেকে ফুল আছে সেইখিনিতে কৰোঁ বাকী ক'বলগীয়া একো নাই আৰু